অঁ কোনে ক'লে আচ্ছা কওকচোন আচ্ছা আচ্ছা ইভিনিং এইট অ' ক্লকলৈকে খোলা থাকে পাৰিবা কিমান সময়ত আহিব আপুনি অঁ অঁ আঠটালৈকে পূৰা খোলা থাকে আচ্ছা আপোনাৰ বেমাৰটো কেতিয়াৰ পৰা হৈ আছে কিমান দিন হ'ল আচ্ছা আপুনি কিম কি আচ্ছা আচ্ছা ঠিক আছে আপুনি এটা কাম এটা কৰিব আপোনাৰ ৰিপ'ৰ্টখিনি মোক লৈ আহিব মোৰ তাত আহোঁতে তেতিয়া ঠিক আছে ঠিক আছে